মোৰ প্ৰিয় কিতাপ হ'ল অৰুন্ধতী ৰয়ে লিখা গড অৱ স্মল থিংছ সেইখন কিতাপ মোৰ এইকাৰণে ভাল লাগে কাৰণ যদিও আমি কওঁ যে আমাৰ আজিকালিৰ পৃথিৱী ধৰক বহুতখিনি আগবাঢ়ি গৈছে কিন্তু তথাপিও আমি এইটো বস্তু তাতে দেখা পাওঁ যে আমি মানুহ হিচাপে বা আমাৰ ওচৰৰ পৃথিৱীখন কিমান আমি যিমান ভাৱোঁ সেইভাৱে আগবাঢ়ি আচলতে যোৱা নাই এতিয়াও আমি মানুহৰ মাজত তেওঁলোকৰ কাষ্ট বা তেওঁলোকৰ ধৰ্ম সেইবোৰক লৈ পিনে আমি ভেদ ভাৱ কৰোঁ আৰু সেই ভেদ ভাৱ অকল যে আপোনাৰ কিছুমান সৰু সৰু বস্তু যেনেকৈ আপোনাৰ কাম কাজতে যে হয় মানে কাম কাজলৈকে যে সীমিত হৈ থাকে তেনেকুৱা নহয় মানুহৰ নিজৰ দৈনন্দিন জীৱনৰো সেই বস্তুবোৰৰ বহুতখিনি ধৰক আপোনাৰ বহুতখিনি তাতে এফেক্ট হয় আমি তাতে দেখোঁ কিতাপখনত আমি দেখোঁ যে দুজন ভাই ভনী তেওঁলোক টুইনচ আছিলে কিন্তু তেওঁলোকৰ মাক বাপেকৰ ৰিলেশ্ব্যনৰ কাৰণে বা মাক বাপেকৰ মাজত যোনটো সমন্ধ আছিলে সেইটো বেয়া হোৱাৰ পৰি বেয়া হোৱাৰ ফলত তেওঁলোক দুটাই বহুত বছৰৰ কাৰণে দুটাই দুটাকে দেখা নাপায় দুটাই দুটাৰ মাজত একো মাত বোল নোহোৱা হৈ যায় আৰু সেই সেই সেইখিনি সেই বস্তুটোৰ যিহ এ মানে সেই বস্তুটোৰ কাৰণে দুটাই দুটাৰে মাজত দুটাৰে পৃথিৱী দুখন বহু বহুতখিনি বেলেগ হৈ যায় কোনোবা এজনী বা বাহিৰত থাকে তেওঁৰ কাৰোবাৰ লগত তেওঁৰো মানুহ এজনৰ লগত বেয়া হৈ যায় আৰু লগত পিছত তেওঁৰ ডিভ'ৰ্ছ হয় আৰু আনজন যোনজন ভায়েক আছিলে তেওঁ কাৰো লগত কথাই নপতা হৈ যায় তাৰে উপৰিও আমি এইটোও দেখোঁ যে যোনজনী মো মানে মাক আছিলে তেওঁৰ জীৱনটো বহুতখিনি তেওঁ এক্সোৱেলি ক'ব গ'লেতো জীৱনত কেতিয়াও সুখেই নাপালে তেওঁ যেতিয়া ডাঙৰ হৈ আহে তেওঁ যাক ভাল পাইছিলে তেওঁৰ লগতে বিয়া হয় কিন্তু তাৰ পিছতো তেওঁৰ জীৱনটো বহুত দুখৰ হয় তাৰে পিছত তেওঁ এজন বেলেগ মানুহক ভাল হয় যিটো এক্সোৱেলি বহুত ল' কাষ্টৰ আছিলে আৰু তেওঁকো বহুত বেয়াকৈ মাৰা হয় আৰু মাকজনীও লাষ্টত অকলেই তেওঁ মৰি যায় সেইকাৰণে এইখ ইয়াৰ পৰা আমি এইটো বস্তুৱে শিকোঁ তাৰ পৰা আমি এইটো বস্তুৱে শিকোঁ যে মানৱ জীৱন এক্সোৱেলি বৰ সুখৰ নহয় মোৰ প্ৰিয় চলচ্চিত্ৰখন হৈছে লভ লেটাৰ নাইনটিন নাইন্টি ফাইভ বুলি সেইখন এখন জাপানীজ চিনেমা হয় সেইখন মোৰ ভাল লাগে এইকাৰণেই বিকজ কাৰণ আমি দেখোঁ যে বহু শৈশৱৰ কাল এটা দেখুওৱা হয় তাতে য'ত দুজন মূল চৰিত্ৰ দুজনৰ নাম একে হয় তেওঁলোকৰ নাম দুটা একে হোৱাৰ ফলত তেওঁলোকৰ যোনখিনি বন্ধু বান্ধৱ থাকে তেওঁলোকে তেওঁলোকক বহুত জোকাই থাকে আৰু জোকোৱাটো হয় যে তেওঁলোকে ভাৱে যে ইহঁত দুটাৰ নাম একে সিহঁতৰ মাজত কেতিয়াবা চাগে কিবা এটা পিছলৈকে গৈ পিনে প্ৰেম কাহিনী হ'ব কিন্তু ল'ৰাজন পিছলৈকে গুচি যায় বহুত বছৰ পিছত পেন পেন হিচাপে আপোনাৰ যোনজন ল'ৰা আছিলে তেওঁৰ ফিয়ঞ্চীজনী আৰু এই যো যোনজনী ছোৱালী একেলগে পঢ়িছে তেওঁলোকৰ মাজত এটা ৰিলেশ্ব্যন ফৰ্ম হয় আৰু তেনেকেই কথা পাতোঁতে পাতোঁতে পাতোঁতে মানে তেওঁলোকে গম পায় যে ল'ৰা যোনজনী ফিয়ঞ্চী আছিলে আৰু যোনজনী তেওঁৰ বা বান্ধৱী আছিলে তেওঁলোকৰ এক্সোৱেলি মুখ গিখন বহুত একে তেওঁলোকক দেখিলে মানে বহুত একে একে লাগে সেইকাৰণে ৰহস্যটো পিছলৈকে এইটোৱে থাকি যায় যে যোনজন প্ৰ'টাগনিষ্ট আছিলে বা যোনজন মূল চৰিত্ৰ আছিলে তেওঁ নিজৰ ফিয়ঞ্চীজনীক এইকাৰণে ভাল পাইছিলে নেকি যে তেওঁ এক্সোৱেলি যেতিয়া তেওঁ নিজৰ স্কুল চেইঞ্জ কৰাৰ আগতে নিজৰ বান্ধৱীজনীক ভাল পাইছিলে আৰু তেওঁ বাৰু পিছলৈকে আমি এইটো বস্তু ৰিয়েলাইজ গম পাওঁ যে তেওঁ ঢুকাই থাকে তেওঁ নাথাকে আৰু অকল ৰিলেশ্ব্যনটো অকল এই দুজনীৰ মাজতে থাকি যায়